মই ঘৰত কেতিয়াবা খানা বনাওঁ মই কেতিয়াবা ন খোৱা হ'লে খানা বনাওঁ মই বাৰ্ জন্মদিনত থাকিলেও বনাওঁ আলহী আহিলে বনাওঁ মোৰ লগৰ কোনোবা আহিলেও বনাওঁ ভাইটিৰ লগৰ আহিলেও বনাওঁ মই কেতিয়াবা ভাইটিৰ লগৰ আহিলে মই মাংস ভাত বনাই খুৱাওঁ ঘৰৰ মাছ আন ঘৰত মাছ আনিলে বনাওঁ মাছ ঢেকীয়াৰ জোল আৰু ঢেকীয়া ঔটেঙাৰ জোল আৰু মাছ দি বনাওঁ মই তাৰপিছত ঔটেঙা আৰু গাহৰি মাংস কেতিয়াবা বনাওঁ মই কেতাব মানে কেতিয়াবা মছলা সৰহকৈ দিও বনাওঁ মই তাপা কমকৈ দিও বনাওঁ আৰু বিহু বিহুৰ সময়তো বনাওঁ বিহুৰ সময়ত মই পিঠা বনাওঁ পিঠা পিছা বনাব লা পিঠা বনাব লাগে আৰু নাৰি পিঠাৰ লগত নাৰিকল লাড়ু চুজি লাড়ু কেক বনাওঁ তাৰপিছতে মই কেতিয়াবা বিৰিয়ানী বনাওঁ পোলাও বনাওঁ কেক কেতিয়াবা কেক বনালে কেতিয়াবা ডিম নিদিয়াকৈ বনাওঁ তাৰপিছতে তাৰপিছত কল দি বনাওঁ আৰু আৰু কেতিয়াবা মই হাঁহৰ মাংস বনাওঁ হাঁহৰ মাংস কোমোৰাৰ লগত বনালে ভাল বেছি ভাল লাগে খাবলৈ তাৰপাছত এইটো বনালে মানে খাবলে সকলোৱে ভাল ভাল পাওঁ বুলিয়ে কয় ভালে হৈছে বুলিয়ে কয় ঘৰৰ মানুহবিলাকে সোধে কোনে বনাইছে এনেকৈ বুলি